হেণ্ডবেগ মই বেতৰে ভাল পাওঁ বেতৰ সৰু হ'ব লাগে বেতেৰেদি বনোৱা আৰু তাত চাৰি তিনিটামান ঠাক থাকিব লাগে তেতিয়া লৈ মানে ভাল লাগে আৰু বেছি ডাঙৰ হ'ব নালাগে